অসমীয়া ভাষাটো আজিকালি শিক্ষা ব্যৱস্থাত যিমান প্ৰচলন হ'ব লাগিছিলে সিমান প্ৰচলন হোৱা নাই যিমান কিয়নো ইংৰাজী ভাষাটোৱেই আমাৰ যথেষ্ট পৰিমাণে প্ৰচাৰ হৈছে বা কোৱা হৈছে আজিকালি পাঠ্যপথিসমূহো ইংৰাজী ইংৰাজীটোত বেছি জোৰ দিয়া হৈছে যিমান অসমীয়া আমাৰ নিজৰ মাতৃভাষা হিচাপে চলিব লাগিছিলে সিমানদৰে চলা দেখা হোৱা পোৱা নাই আমাৰ মা মাতৃভাষাটো অসমীয়া কিন্তু চৰকাৰে ইংৰাজীটো বেছি জোৰ দিয়া আমাৰ পৰিলক্ষিত হৈছে মই ভাবোঁ য অসমীয়া ভাষাত বেছি জোৰ দিয়াটো বেছি দৰকাৰ